মই মোৰ ডাঙৰ শক্তি বুলি আচলতে বিশ্বাস ভাবোঁ বিশ্বাস আৰু আপোনজনে কৰা মৰম ভাবোঁ ঘৰৰ আপোন বুলি কওঁতে ঘৰৰ প্ৰতিজন সদস্যই মৰম বা বিশ্বাস কৰিছে সেই বিশ্বাসটোৱেই আমাৰ আটাইতকৈ ডাঙৰ শক্তি আৰু এই বিশ্বাসটো কেতিয়াবা কেতিয়াবা হেৰাই যোৱাৰ যিটো ভয় থাকে সেইটোৱেই কেতিয়াবা দুৰ্বলতা হৈ পৰে মোৰ ওপৰত ঘৰৰ সদস্যখিনিয়ে বা আপোনসকলে যিটো বিশ্বাস কৰিছে যিটো আস্থা দিছে সেই আস্থা যেন ক'ৰবাত হেৰাই যাব সেই আস্থা যেন কেতিয়া সেই আস্থা যেন কেতিয়াবা মই তেওঁলোকক হতাশ কৰি পেলাম নিৰাশ কৰি পেলাম তেওঁলোকে বিচৰাটো যেন কেতিয়াবা মই দিব নোৱাৰিম সেই ভয়টোৱে মোৰ বাবে এটা দুৰ্বল পইন্ট হৈ পৰে ইয়াৰ উপৰি আমাৰ ডাঙৰ শক্তি হ'ল একতা প্ৰত্যেক পৰিয়ালৰ মাজত একতা থাকিব লাগে ঠিক সেইদৰে প্ৰতি আমাৰ বন্ধুত্ৱৰ মাজতো প্ৰতিগৰাকী বন্ধুত্ৱৰ মাজতো আমাৰ একতা থাকিব লাগে আৰু সেই এ বন্ধুত্বৰ যিটো একতা যিকোনো আমি বিপদত আমি জীৱনটো যেতিয়া আগুৱাই যাম বা জীৱনটো নিয়াৰিকৈ চলিবলৈ হ'লে বিভিন্ন সময়ত বিভিন্ন ঘাট প্ৰতিঘাত বা সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় তেতিয়া আমি সেই একতাটোৱে তেতিয়া আমাক সেই বন্ধুত্ৱৰ মাজত থকা বিশ্বাসটো বিশ্বাসটোৱে আমাক সহায় কৰিব কোনোবাই কিবা উপদেশ দিব কোনোবাই এটা চাইদত আগুৱাই নিব কোনোবাই আনফালে সহায় কৰিব সেইদৰে আমি যিমান যি বাধা বিঘিনি নহওক যিমান যি সমস্যাই নাহওক জীৱনত আমি সেইবিলাক নেওচি আগুৱাই যাবলৈ পাৰিম এইটোৱেই আমাৰ আটাইতকৈ ডাঙৰ শক্তি আৰু পৰিয়ালতো যিটো আমাৰ বিশ্বাস থাকে ইজনে আনজনৰ প্ৰতি একতা থাকে সেই একতাটো একতাটো বা সেই ভাতৃত্ববোধৰ বাবেই আমি সদায় আগুৱাই যাব পাৰোঁ সেই সেইখিনিয়ে আমাৰ আটাইতকৈ ডাঙৰ শক্তি সদায় আমি এক হৈ থকাতোৱে আমাৰ আটাইতকৈ ডাঙৰ শক্তি আমাৰ মাজত থকা বিশ্বাসেই আমাৰ ডাঙৰ শক্তি আৰু দুৰ্বলতাৰ ক্ষেত্ৰটো ঠিক সেইদৰে যেতিয়া ইজনে আনজনৰ প্ৰতি ভাল ভাবেৰে নাচায় সকলোৱে কটুভাবে বেয়া বা ইজনে আনজনৰ প্ৰতি হিংসা ৰাখে তেতিয়া আনেও আমাৰ মাজত সুমুৱাৰ সুবিধা ল'ব পাৰে বা বিভিন্ন ক্ষেত্ৰত আমাৰ আমাক মানে হতাশ কৰাৰ বা আমাক আঘাত কৰাৰ বাবে আমাক চেষ্টা চলাব পাৰে আমাক এইবিলাক আমাৰ একোটা দুৰ্বল দুৰ্বল শক্তি আমাক আমাৰ এইবোৰেই আমাৰ দুৰ্বলতা য'ত বিশ্বাস নাথাকে মৰম নাথাকে সেইবোৰে আমাৰ দুৰ্বল দুৰ্বলতা